দাদা পালেহি নেকি অফিচ এই ভাত খাবলে অৰ্ডাৰ দিয়া হয় হয় এই নাই নাই কাৰেঙতে অঁ হাঁহটো ভাল বনাইছে তাতে দিলোঁ কোমোৰা আছে কোমোৰা আছে নাই নাই কোমোৰা আছে কোমোৰা আছে হয় তাৰপা দীপাংকৰ দীপাংকৰ যোৱা কথা আছিলে ৰঞ্জিতা আহিছে নেকি অঁ টাউনতে আছোঁ আমাৰ যাতে ই বাকী ফোন কৰিছিলে নেকি অঁ তাকে মই ফোন মাৰছিলোঁ তেওঁলোকক ফোনটো ৰিচিভ কৰা নাই মাৰিলে কৈ দিব নাই নাই আছে গাহৰি আছে পইচা দিয়া গাহৰি বইল গাহৰিও আছে ধুনীয়াকে আহি কৰা হৈছে আও আহিলেকে হ'ল সোনকালে সোনকালে আহক আহক সোনকালে আহক ঠিক আছে সোনকালে আহক হ'ব হ'ব আহক ৰখি দিব খালি অলপ সোনকাল কৰক